কি গাড়ী লাগিছিল আপোনাক আপোনাৰ কিমান টকা বাজেটৰ আপোনাৰ গাড়ীটো ল'ব তাৰমানে সেইটো মানে ছয় সাত লাখত ছয় সাত আঠ লাখৰ অঁ ঠিকে আছে আপুনি পাই যাব গাড়ী আপুনি আহিলে হ'ল এদিন টাইম লৈ টাইম লৈ এদিন আহিলে হ'ল শ্ব'ৰূমত অঁ আপুনি এল্ট' পাই যাব আপুনি এল্ট' আপুনি ফাইনেঞ্চত ল'ব না কেছত ল'ব না ফাইনেঞ্চ কৰিব না কেছ ল'ব আপুনি সেইটো কৈছোঁ